মই অসমখনেই ৰাজ্যৰ ভিতৰত মই অসমখনেই ভাল পাওঁ কিয়নো আমাৰ অসমত মাজুলীতে মোৰ ঘৰ বাৰু অসমত মই যিমানখিনি বস্তু দেখিবলৈ পাইছোঁ বা হেৰি কৰিবলৈ পাইছোঁ ইয়াত গানে বাজানাই নানা ধৰণৰ সাংস্কৃতিক ৰাস ফাকুৱাৰ পৰা ধৰি অসমত বহুতো বাদ্যযন্ত্ৰৰ পৰা ধৰি বহুতো হেৰি কৰে ইয়াত কলাকৃষ্টিৰ পৰা ধৰি এই শংকৰ মাধৱৰ তিথি পাতে বছৰি বছৰি তাত আকৌ ৰাস ফাকুৱাও পাতে আমাৰ অসমতে প্ৰায়খিনি সাংস্কৃতিক হৈ থাকে ইয়াত নানা ধৰণৰ ভোগ কৰিবলৈও পাওঁ আমি

সকলোবোৰ বস্তু পাওঁ আৰু তেনেকৈ নানা ধৰণৰ ইয়াত ভাওনা সবাহৰ পৰা ধৰি হয় ইয়াত ৰাস ফাকুৱাৰ পৰা ধৰি সত্ৰ বহুতো আছে সেইবিলাক আমাৰ অসমৰ কাৰণে বহুতো হেৰি উন্নত আমি ফুৰি মেলি তেনেকৈয়ে হেৰি কৰোঁ কলা কৃষ্টিবোৰ পাতোঁ মেলোঁ যেনিয়ে তেনিয়ে যাওঁ যেনিয়ে যাওঁ তেনিয়ে আমাৰ এ সববোৰ সুবিধা আছে আৰু কিয়নো আমি ইয়াত খোৱা বোৱা জলবায়ুৰ পৰা ধৰি বহুতো উন্নত আৰু মানুহৰ মাজত আমাক কোনো কা কোহাল নাই ইয়াতে সব নানা ধৰণৰ জাতি আছে যদিও আমাৰ সব মানুহ একতাৰে আমি হেৰি ফুৰি মেলিবলৈ গ'লেও আমাৰ মানুহৰ সব মিলা প্ৰীতিৰেই আছে আমি ফুৰি তেনেকৈ বহুতো হেৰি কৰোঁ যাওঁ মেলোঁ আহোঁ আৰু খোৱাৰ পৰা পা ধৰি আমাৰ ইয়াত জলবায়ু বহুতো ভাল এ যিহেতু আমি ইয়াত নানা ধৰণৰ ভোগ কৰিবলৈও পাওঁ আৰু তেনেকৈ ফুৰিছোঁ আৰু ফুৰা মেলাত আমাৰ কোনো হেৰি নাই যেনিয়ে যাওঁ বুলিলে তেনিয়ে যাবও পাৰি গাড়ী মটৰৰ পৰা ধৰি সব বহুতো সুবিধা আছে তাৰ ভিতৰতে আমি ইয়াত থাকি ভাল পাওঁ অসমখন কিয়নো আমাৰ অসমত মানুহে বহুতো নানা ধৰণে খাদ্য খাবলৈও পায় হেৰি জা জলপানৰ পৰা ধৰি বিহু সংক্ৰান্তিবোৰ আমি পালনো কৰোঁ কৰি মেলি আমি ইয়াতে গোটাই পিটাই সকলোৱে মিলা প্ৰীতিৰে খাওঁ খাই মেলি ইয়াত মানুহে এ সত্ৰবোৰত ৰাস পাতে আমি ৰাসটো বহুত উৎসৱৰ ৰাস আমাৰ আমাৰ মানুহ সবৰে একতা আছে সেই যিহেতু আমি সকলোবোৰ মানুহে গোট পিট খাই য'লৈ তলৈ যাবলগীয়া হ'লেও তেনেকৈ সকলোবোৰ মানুহে মিলা প্ৰীতিৰে আমি ফুৰিবলৈও যাওঁ আৰু যোৱাতো আমাৰ কোনো অকণো ওজৰ আপত্তি নাই যেনিয়ে যাওঁ বুলিলে তেনিয়ে যাবও পাৰি হেৰি মানুহৰ আজিকালি ধনৰহে হেৰি লাগে মাজুলীত আমাৰ ইয়াৰ মাজুলীত আ পঢ়া শুনাৰ পৰা ধৰি সববোৰ সুবিধা আছে কলেজৰ পৰা ধৰি বহুতো ল'ৰা ছোৱালীয়ে আমাৰ ইয়াৰ মাজুলীত ভাল পায় বহুত দূৰৈ দূৰৈৰ পৰা আহি মাজুলীত আমাৰ বহুতকেইখন সত্ৰ আছে দক্ষিণপাট আউনীআটী বেঙেনাআটি ভোগপুৰ বিহিমপুৰ সত্ৰ বুলি এখন আছে আমাৰ ওচৰতে আমি সেইবিলাকলৈ যাওঁ তাত হেৰি পাতে উৎসৱবোৰ পাতে উৎসৱৰ উৎসৱে আমাৰ ৰাইজ যায় তাতে তেও মিলা প্ৰীতি হৈ আমি হেৰি কৰোঁ ৰাস ফাকুৱাও কৰোঁ তেনেকৈ ফুৰি মেলি আমি অসমতে বহুত আমাৰ নানা ধৰণৰ হেৰি আছে এইবোৰ সুবিধা আছে সেই সুবিধাখিনি কিয়নো আমি নিজে সকলো মানুহে মিলা প্ৰীতিৰে হেৰি কৰোঁ পালন কৰোঁ কৰি মেলি ইয়াত নানা ধৰণৰ ভোগ কৰিবলৈও পাওঁ এই মাছ বোলে মাছ গাখীৰ বোলে গাখীৰ হেৰি সববোৰ আমাৰ মানুহৰ ইয়াত খোৱাৰ অকণ ভেজাল নাই বস্তু সকলোবোৰ বস্তু আমি ভোগ কৰিবলৈ পাইছোঁ আৰু ফুৰা মেলাত মই আঁতৰ ভাৰতৰ ফালে বা ফুৰিবলৈ যাবলৈ মোৰ হেৰিও নাই এতিয়া অকণমান মই বুঢ়ীও হৈ আহিছোঁ তেনেকৈ যাবও নোৱাৰোঁ এই নগাঁও চগাঁও গৈছোঁ বা শিৱসাগৰ গৈছোঁ সীমা ফুৰিছোঁ অলপ চাইছোঁ দেখিছোঁ তাতো বহুত হেৰি আছে তেনেকৈ আমাৰ অসমৰ নিচিনা আমি নেপাওঁ কিয়নো আমাৰ অসমখন বহুত আমাৰ মৰমৰ আমি ইয়াতে থাকি ভাল পাওঁ বেছিকৈ আমাৰ ইয়াৰ সুবিধা বহু আনৰ লগত নিমিলেও আমি সেইটো কাৰণে ইয়াত ভাল পাওঁ অসমখন আমাৰ অতি উন্নত আমাৰ অসমত যিহকে হেৰি কৰোঁ বিচাৰোঁ আমি তিহকে পাওঁ ইয়াৰ মানুহ সকলো একতাৰে আছে আৰু বেছি আমি হেৰি আঁতৰলৈ যাব মেলিবলৈও আমাৰ এতিয়া সিমান হেৰি নাই আৰু ধন টকা পইচা নাই তেনেকৈ অলপমান ফুৰি চাকি আৰু হেৰি কৰোঁ আহিছোঁ আৰু আমি